ষ্ট্ৰিট ফুড মই পি পিজ্জা বনাবলৈ বৰ মন আছে কিন্তু বাকীখিনি মই ঘৰত মেকৰণি মেগী চাওমিন এইবিলাক বনাওঁ ম'মও বনাওঁ পিজ্জাটো বনাব নাজানোঁ সেয়েই বাকী মেকৰণি চাওমিন মেগী এইবিলাক সাধাৰণতে চচপেনত বইল কৰি পেলাই তাত যিখিনি চব্জি দিব লাগে সেইখিনি কেতিয়াবা কণী মাংস থাকিলে মাংসও দিওঁ পিঁয়াজ আদা আৰু গাজৰ বিন বন্ধাকবি যিখিনি তাত মিলাই দিব লাগে চয়া চ'চ টমেট' চ'চ সেইখিনি দি বনালে খাবলে ভাল হয় আৰু ল'ৰা ছোৱালীকো খোৱাই ভাল পাওঁ কিন্তু পিজ্জাটো মই বনাব নাজানোঁ সেয়ে ষ্ট্ৰিট ফুড হিচাপত মই পিজাটো বনাবলৈ বৰ আগ্ৰহ শিকিবলও আগ্ৰহী হৈ আছোঁ ক'ৰবাত দেখিলে হয়তো বনাবলে চেষ্টা কৰিম